নমস্কাৰ মই দীক্ষিতাই কৈছোঁ আজি মই গা ধুই থাকোঁতে হঠাৎ টাবত পানী বঢ়া বন্ধ হৈ যায় তাৰ বাবে মই কিবাকৈ বাল্টিত থকা পানীৰে গাটো ধুই ওলাই আহোঁ গাটো ধুই ওলাই আহি মই যিমান আমাৰ টেপ আছে টেপবোৰ চাওঁ খোলা আছে নেকি বা ভাঙিছে নেকি কিন্তু সেইবোৰ একো ভাঙা নাই আৰু পাইপো চাওঁ য'ত একো লিকেজৰ প্ৰব্লেম নাই আপুনি জনাব পাৰিব নেকি যে পানী আকৌ কেতিয়া আহিব